আধুনিক বোৱা কটা চিলাই প্ৰযুক্তি আমি এনেধৰণে কৰিব পাৰোঁ যে আজিকালি তাঁত বোৱা মেচিন ওলাইছে মেচিন মানে তেওঁলোকে একদম থিতাতে ওচৰতে মানে হেৰি কৰিব পাৰে এইবিলাক কি কয় তাঁত বাতি কৰিব পাৰে ওচৰতে সৰু জেগা ল'লেই মানে সৰু জেগাতে এই প্ৰযুক্তিবিদ্যা যিখিনি নতুন বৈজ্ঞানিক দৃষ্টিভং নতুন যিখিনি বৈজ্ঞানিক দৃষ্টিভংগীয়ে মানে হেৰি কৰিছে তাত বোৱা কটাত ওলাইছে সেইবিলাক মানে থিতাতে চলাব পাৰি মেৰাব পাৰি তাত তাৰপিছত আকৌ এইবিলাকেই বৰ তুলি ল'ব লাগে মেচিনৰ সেয়াত ওপৰত বৰ তুলি লয় আকৌ হেৰি চানেকিখন বৰ দি যায় মানে ওপৰৰ পৰা তললৈ টানি দিব লাগে তাৰমানে চানেকিখন ফুলৰ চানেকিখন একদম তাতে থাকে একদম তাপা ধুনীয়াকৈ মেচিনৰ থুৰে মানে হৈ যায় তাৰপিছত আকৌ আমি যিবিলাক আগতে তাঁতীশাল তাঁতীশালত আমি মাটিশাল কয় মাটিশালত আমি যিদৰে কৰোঁ কিন্তু প্ৰযুক্তিবিদ্যা সেয়াত বহুত সহজতে কৰিব পাৰি মানে আধুনিক যুগত বহুত সহজতে সেইখিনি কৰিব পাৰে তাঁত বোৱা কটা আৰু চিলাই চিলাই মেচিনৰ কথা কৈছে যে চিলাই মেচিনটো হ'ল মানে এনেকুৱা আগতে আমি ভৰিয়ে চিলাই মানে নতুন প্ৰযুক্তিবিদ্যা আমি ভ ভৰিয়ে হাতে হাত মেচিনো আছিল আগতে তাৰপিছত এতিয়া ভৰি মেচিনটো আহিলে তাৰপিছত আকৌ ইলেক্ট্ৰনিক মেচিন আহিলে এই হেৰি এম্ব্ৰইডাৰী কৰিবৰ কাৰণে চিলাই চিলাবৰ কাৰণে মানে কাপোৰ কানি চিলাবৰ কাৰণে মানে এতিয়া কাৰেণ্টৰ মেচিন ওলালে কাৰেণ্টৰ মেচিন ওলালে তাৰপিছত এতিয়া মানে কি ন এখন গামোচাৰ দাম আমি এতিয়া আগতে যিমান বি দহখন আমি মাটিশালত মাত্ৰ দহখন লগাব পাৰোঁ বা বিছখন লগাব পাৰোঁ কিন্তু এই এতিয়া যিখন বৈজ্ঞানিক দৃষ্টিভংগীৰে যিখন তাঁত ওলাইছে বা তাঁতীশাল ওলাইছে সেইখনত আমি পঞ্চাছখন চল্লিছখন পঁয়সত্তৰখন সত্তৰখনলৈকে আমি তাত একেদিনাখন বহি মানে বৈ মানে লগাবও পাৰোঁ আৰু বৈ পইচা সহজতে মানে তাঁতখন মানে চাদৰখন পতককৈ হৈ যায় ন সেই হেৰিখিনত মানে তাঁতীশালখনত যিখন মেচিনযুক্ত তাঁতীশাল সেইখনত মানে পতককৈ হৈ যায় এদিনতে দুখন তিনিখন চাৰিখন ওলাই যায় কিন্তু মাটিশালখনত আকৌ আমি পতককৈ উলিয়াব নোৱাৰোঁ উলিয়াব নোৱাৰোঁ মানে বোৱাটো অকণমান হাতে হেৰি কৰাটো অলপ দিগদাৰ হয় এই এতিয়া মেচিনত থৈ বোলে মানে বহুত ভাল সেইবিলাক এতিয়া মুঠতে আমি এখন গামোচাৰ দাম আমি যিখন গামোচা ফুল লৈ লৈ আৰু গামোচা দাম আমি হেৰি কৰোঁ ফুল লৈ ধৰি লওক ডাঙৰ ফুলৰ গামোচাখনত বা দৰা বছোৱা যিখন গামোচা হ'ব আমি পাঁচশৰ পৰা এহেজাৰলৈকে আমি সেইখনত বিকিব পাৰোঁ কিছুমানে দুহেজাৰ বা এহেজাৰো হৈ যায় এই সেনেকুৱা দামত হেৰি কৰে কিন্তু অকণমান মজলীয়া বিধৰখন দুশ তিনিশ মানে আমি বি বিকি কৰোঁ আৰু উন্নতি পথত আজিকালি প্ৰযুক্তিবিদ্যাই উন্নতি পথত আগবঢ়াই নিছে আগবঢ়াই নিছে সেইটো কাৰণে আমি ইমানখিনি মানে ইমানতে আমি এইখিনি হেৰি কৰিব পাৰোঁ আৰু কেচটো কি আমি এতিয়া কি হ'ল এইবিলাক সহজতে ওলোৱাৰ কাৰণে আমি চৰকাৰলৈ অকণমান ধন্য চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ আমি আমাৰ ম মানে হেৰিখিনি উন্নতি পথলৈ আগবঢ়াই নিয়াৰ কাৰণে